আমি পালন কৰা কেইটামান সাংস্কৃতিক উৎসৱৰ না নাম হৈছে যেনে বিহু বিবাহ তাৰপিছত জন্মদিন অন্নপ্ৰাশন পূজা আদি এইবিলাকেই আৰু আমি বিহুত আমাৰ বিহু অসমীয়া মানুহৰ জাতীয় উৎসৱ বুলি আমি জানো আৰু বিহু তিনি প্ৰকাৰৰ বহাগ বিহু কাতি বিহু মাঘ বিহু আমাৰ তিনিটা বিহু আছে বহাগ বিহুত আমি অসমীয়া মানুহৰ আমাৰ নতুন বস্ত বস্ত্ৰ পিন্ধে আৰু বহাগ বিহুত আমাৰ ডাঙৰে সৰুৱে ডাঙৰক সন্মান কৰে সেৱা জনায় আৰু আমি বিহু মানুহৰ বিহুৰ দিনা আমি একেলগে ভোজ ভাত খাওঁ মিলা প্ৰিতীৰে আৰু সেয়াই আৰু আমাৰ কাতি বিহুৰ দিনা আমাৰ নামঘ হেৰি নামঘৰ কাতি বিহুৰ দিনা আমাৰ তুলসী তলত আমাৰ চাকি দিয়া হয় বা পথাৰতো আমাৰ চাকি দিয়া হয় পথাৰত আমাৰ কোনো ধৰণৰ কীট পতংগ আমাৰ শস্য ধান আদি খাই সেই পোক নপৰিবলৈ আমাৰ চাকিটি দিয়া হয় পথাৰত আৰু আৰু তাৰপিছত আহিছে আমাৰ মাঘ বিহু মাঘ বিহুত আমি হাঁহি ফূৰ্তিৰে আমি এটা মেজি ঘৰ সাজোঁ সকলোৱে মিলি মেজি ঘৰটি সাজি আমি ভালদৰে মি মিলা প্ৰিতীৰে আমি হাঁহি ফূৰ্তিৰে সকলোৱে একেলগে ভোজ ভাত খাওঁ আৰু অকমান ফূৰ্তিও কৰা হয় ফূৰ্তি ফাৰ্তা কৰি আমাৰ দিনটো পাৰ কৰা হয় আৰু অন্নপ্ৰাশন বুলি ক'লে আমাৰ জন্ম এবছৰ নহয় আৰু তেওঁৰ তাৰপাছত সেয়া আমাৰ অন্নপ্ৰাশন বুলি ক'লে আমি ধুনীয়াকৈ ঘৰতেই হওক বা ক'ৰবাত মন্দিৰতে হওক ধুনীয়াকৈ আমাৰ কিবাকিবি কৰি পেলাই আমাৰ মই ইমানো বিশষ বিশেষকৈ নাজানো অন্নপ্ৰসনৰ বিষয়ে কৈছোঁ আৰু তেনেকৈয়ে আৰু তেনেকৈ আমাৰ আকৌ তেওঁক পইচা দি এনেকৈ হেৰি কৰি পেলাই কোনটো ধৰে আৰু সেইটো দিলে আগবাঢ়ি যাব বুলি ধৰা হয় তাৰপিছত আমাৰ বিবাহত আমাৰ দৰা কইনাৰ বিবাহ হয় দৰাই কইনাক বিয়া পাতে তেনেকৈ তাৰপিছত খোৱা বোৱা হয় এইয়াই কৈছোঁ আৰু ধন্যবাদ